মই ক্লাছ হিচাপে নহয় মই এটা হ'ল অনলাইনত শিকিছোঁ আৰু এটা মই নিজে ঘৰতে শিকিছোঁ সেইকেইটা শিকি মই যিখিনি জানিছোঁ মই মই পোলাও তাৰপিছত মাংস বনোৱা পোলাও বনোৱা সেইখিনি মই ঘৰতে নিজে শিকিছোঁ সেই শিকাখিনিয়ে মোৰ যথেষ্ট নহয় মোৰ আৰু শিকিবলগীয়া আছে মই ডিমৰ ডিম আৰু আলু সেইটো কেনেকৈ বনায় মটৰ দি পেলাই সেইখিনি মই ঘৰতে শিকোঁ ঘৰতে কৰি আছোঁ আৰু মই যিমান পাৰোঁ মই ঘৰতে হেৰি কৰোঁ অনলাইন চাই চাই মই বনাওঁ সেইখিনি চাই চাই মই বনাই এতিয়া মই উপকৃত হৈছোঁ উপকৃত হৈছোঁ যিমান পাৰোঁ আৰু আকৌ বনাবলৈ চেষ্টা কৰিম অনলাইনৰ যোগেদিনি মই চাই পেলাই আৰু ঘৰুৱা ভাৱে মই যিখিনি কৰি থাকোঁ যিখিনি বনাই থাকোঁ সেই বনোৱাখিনি মোৰ যথেষ্ট উন্নতি উন্নতি বা মই খাবলৈও টেষ্টি হয় সেইখিনি তাৰোপৰি মই যিখিনি পাৰোঁ আগলৈও মই বনাই যাম সেইখিনি এইখিনিয়ে যথেষ্ট নহয় বিৰিয়ানি তাৰপিছত পোলাও সেইখিনি মই ঘৰতে বনাওঁ নিজে মই যিমান আগ্ৰহী সেইখিনি মই বনাই গৈ আছোঁ আৰু মোৰ এটা আৰু এটা মোৰ আগ্ৰহী আছে চিকেন পনীৰ আৰু বাটাৰ মছলা সেইখিনি মই জনা নাই সেইখিনি জানিবৰ কাৰণেও মই আগ্ৰহী সেইখিনি মই শিকিবলৈ আগুৱাই যাম সেইখিনি কিমান পাৰোঁ চেষ্টা কৰি চাম মই বনাব পাৰোঁনে নোৱাৰোঁ মটৰ আকৌ মটৰ পনীৰ সেইখিনিও বনাইছোঁ আৰু এতিয়া মই বৰ্তমান চিকেন পনীৰ মছলা সেইটো বনাবলৈ মই আগ্ৰহী সেইখিনিয়েই